হয় মানুহৰ জীৱনত খেলবোৰৰ বহুতো ধৰণে জীৱনত সামগ্ৰীক গুণগত মানৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলায় সেয়েহে যিহেতু মানুহৰ জীৱনত খেলটো অতি প্ৰয়োজনীয় বস্তু মানুহৰ জীৱনত খেলৰ অবিহনে একোৱেই নাই কাৰণ মানুহৰ আজিকালি স্বাস্থ্যবোৰ ইমানেই বেয়া হৈ গৈছে যে মানুহৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰখা হৈছে আৰু মানুহে খেলা ধূলা কৰিব লাগে খেলা ধূলা কৰিলে মানুহৰ জীৱনটো সুন্দৰভাৱে চলি থাকিব আৰু খেলা ধূলাৰ ফলতহে মানুহৰ শৰীৰটো ভাল হৈ থাকিব আৰু মানুহে যিমান পাৰে খেলা ধূলা কৰিব লাগে আৰু সকলোকে এটাই কওঁ যে সকলোৱে যিমান পাৰে খেলা ধূলা কৰি আমাৰ দেশখনৰ নাম সুনাম কঢ়িয়াই আনিব লাগে আৰু আমাৰ দেশখনৰ প্ৰতি ভাল ভাব ৰাখি দেশখনক আগুৱাই নিব লাগে আৰু আমাৰ সকলোৱে মিলি দেশখনক উন্নতি কৰিব লাগে আৰু খেলা ধূলা কৰিলে আমাৰ দেশখনৰ লগতে নিজৰ স্বাস্থ্যটোও ভাল হৈ থাকে আৰু আমি নিজৰ স্বাস্থ্যটোৰ কথা ভাবিব লাগে আৰু নিজৰ স্বাস্থ্য যদি ভালে নাথাকে আমাৰ নানান ধৰণৰ বেমাৰ আজাৰে দেখা দিব পাৰে আৰু আমাৰ নানান ধৰণৰ বেমাৰ আজাৰে দেখা দিলে আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় নিনি আৰু আমাৰ সেয়েহে আমি যদি সু স্বাস্থ্যৰ গৰাকী হ'ব বিচাৰো তেতিয়াহ'লে আমি সুন্দৰভাৱে খেলা ধূলা কৰি গৈ থাকিব লাগে আৰু আমি খেলা ধূলা কৰিলেহে আমাৰ স্বাস্থ্য ভালে থাকিব আৰু আমি যদি ঘৰত নেখেলি আমি যিহেতু আমাৰ কষ্ট কমিছে আৰু সেয়েহে আমাৰ আধুনিক যুগত আমাৰ বহুতো কষ্ট কম হয় বহুতো ধৰণৰ অসু বহুতো সুবিধা হৈ গৈছে যদি ভাবে আমাৰ খেলা ধূলাটো অত্যন্ত প্ৰয়োজনীয় আৰু সেয়েহে আমি সুন্দৰভাৱে খেলা ধূলা কৰিব লাগে আৰু আমি খেলা ধূলা কৰি নিজৰ শৰীৰটো সুন্দৰ ৰূপে গঢ়ি তুলিব লাগে